হেল্ল' মনজিত হয়নে মই তোমাৰ লগৰ পৱনে কৈছিলোঁ নহয় নতুন নম্বৰ বাৰু মই এই বেলি কৃষক লোন এটা ল'ম বুলি ভাবিছিলো মানে যোৱা তুমি যে লৈছিলা তুমি তাত কি কি ডকুমেণ্টছ দিছিলা বাৰু ক'ত লৈছিলা বাৰু লোনটো এই বেলি ল'ম বুলি ভাবিছিলোঁ মই হয় হয় হয় হয় এপ্লিকেশ্যন দিব যাওঁতে কিবা ডকুমেণ্ট দিব লাগিব নেকি লগত হয় হয় হয় কওক আৰু কিবা পইচা পাতি লগত লৈ যাব লাগিব নেকি অ' অ' অ' ঠিক আছে ঠিক আছে অ' ঠিক আছে হ'ব দিয়ক অ' ঠিক আছে হ'ব অ' ৰাখিছোঁ